হেল্ল' অ' বাইদেউ কওক আপুনি আপোনালোকে ক'ত যাব মানুহ কেইজনমান থাকিব তেনেহ'লে গাড়ী ডাঙৰে লাগিব আৰু আপোনালোকক

আপোনালোকে পিছে হেৰি কি কয় কেইদিন থাকিব মানে যিমানদিন থাকে সেইটোৰ হিচাপত দামটো ক'ম আৰু মই হা হা কি ক'লে মানে ৰাতিপুৱা গৈ কেনে গধূলিলৈকে ঘূৰি আহিব ন তেনেহ'লে আপোনাৰ ছয় হাজাৰমান হ'ব কমাই দিব মানে পেট্ৰলৰ দাম বাঢ়িছে ন আজিকালি ত আৰু এইখিনি দামটো লাগিবই বাইদ' তথাপিতো চাওঁ দিয়কচোন মিলাওঁ কিবা এটা আপুনি আহকচোন কি ক'লে অ' অ' আ আহিব আপুনি পিছে আৰু কি কয় আপুনি কেইজন দহজন মানুহৰ কথা ক'লে ন আচ্ছা আৰু দিনটোতে ঘূৰি আহিব ন পিছে আৰু কোনদিনা যাব বুলি ক'লে আজিয়ে যাব ঠিক আছে বাৰু আপুনি আপুনি মোক ফোন কৰি দিব মই ড্ৰাইভাৰ পঠাই দিম দিয়ক বাৰু হ'ব দিয়ক বাইদ' ধন্যবাদ